হয় কওক কোনে ক'লে হয় কওক কওক অ' নিশ্চয় নিশ্চয় কিতাপকিখনৰ নামকিটা ক'ব পাৰিব নি অ' হয় নিকি অ' নি অ' নিশ্চয় নিশ্চয় কিন্তু এতিয়া বৰ মই দুখিত আপোনাক ক'বলৈ পায় আমাৰ মানে ইষ্ট্ৰকত হয় বুক ষ্টকত মানে কম হৈ আছে আপুনি এটা কাম কৰিব নি বেয়া নেপায় যদি আপুনি অহা সপ্তাহত লৈ ল'ব মই অ' হয় হয় মই অৰ্ডাৰ দি দিম আপোনাক হয় হয় মানে কুইজৰ লাগে আৰু কাঞ্চন বৰুৱাৰ লাগে ন

নিশ্চয় নিশ্চয় মই বাৰু সেইখিনি অৰ্ডাৰ দি দিম হা অ' ঠিক আছে আপুনি আহি আমাৰ ইয়াৰ পা লৈ যাব পাৰিব হয় হয় অহা সপ্তাহত আহি লৈ যাব পাৰিব হয় নিশ্চয় অ' ঠিক আছে ঠিক আছে অ'কে দিয়ক অ' হয় হয়